হয় এখ্ন মানে খুবেই বিখ্যাত কিতাপ যিখন মই ভাবিছিলোঁ যে এ ডাঙৰ মানুহবোৰে পঢ়িলে হয়তো আমোদ পায় আমাৰ নিচিনা মানে একৈছ বাইছ বছৰীয়া ল'ৰা ছোৱালীয়ে পঢ়ি হয়তো ইমান বেছি ভাল নাপাব সেইখন আছিলে ডক্টৰ এ পি জে আব্দুল কালামৰ আত্মজীৱনী উইংছ অফ ফায়াৰ সেইখনৰ ইংৰাজী অনুবাদটো আৰু অসমীয়া অনুবাদটো মই দুইটাই পঢ়িছোঁ ইংৰাজীত লিখা যিটো উইংছ অফ ফায়াৰ সেইটোৰ অসমীয়া অনুবাদ হৈছিল অগ্নিৰ ডেউকা বুলি সেইখনো পঢ়িছোঁ প্ৰথমতে প্ৰথম অৱস্থাত যেতিয়া পঢ়িছিলোঁ মানে ভাবিছিলোঁ যে ক'ত আৰু আমি পঢ়ি আমোদ পাম মই কাৰণ আমোদ লগা পুথি পঢ়ি ভাল পাওঁ যিকোনো পুথি মানে এক বহাই মানে পঢ়ি শেষ কৰি দিব পাৰোঁ এনেকুৱা ধৰণৰ মানে ৰুচি আহি যায় সেইখন কিতাপ মই তেনেকুৱা নহ'ব বুলি ভাবিছোলোঁ ভবিছিলোঁ হয়তো তেখেত ইমান ডাঙৰ এজন ব্যক্তি তেখেতৰ ছাগে তাতে ছাইণ্টিফিক ৰিচাৰ্ছ্বিলাকৰহে বেছি গুৰুত্ব দিব তেখেতে কি কি থেছিছ কি কি কৰিছিলে বা ক'ত কি গৈছিলে কি ভ্ৰমণ কৰিছিলে কোনখন এৰোপ্লেনৰ কেইটা ইঞ্জিন এইবিলাক মই সেইবিলাকৰ ওপৰত সিমান বেছি মানে ইণ্টেৰেষ্টেড নহয় মানে আগ্ৰহী নহয় সেইবিলাকৰ কথা জানিবলৈ কিন্তু তেখেতৰ পুথিখন যেতিয়া মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ প্ৰথম পেজটোৰ পৰাই পুথিখন আছলতে পঢ়ি সাধু সাধু যেন লাগিল আমাৰ মা দেউতাহঁতে যেনেকে আমাক কোনোবা এজন ব্যক্তিৰ জীৱনী কৈ থাকে কিছু ৰহন সানি তেখেত্ৰ পুথিখনো ঠিক তেনেকুৱা ধৰণৰ মই দেখিবলৈ চুটি চাপৰ আছিলোঁ মোৰ মা দেউতা খুব ওখ পাখ আছিল এনেকুৱা ধৰণৰ কথা কিছুমান তেখেত প্ৰয়োগ কৰিছিলে বা তেখেতে কি ধৰণৰ খেল খেলি ভাল পাইছিলে কোনখ্ন তেখেত দেউতাক কেনেকুৱা ব্যক্তি আছিল যে খুব ষ্ট্ৰিক্ট মোৰ দেউতা কিছুক্ষেত্ৰত খুব ষ্ট্ৰিক্ট যদিও মানে যিখিনি লাগতীয়াল দিয়ে মানে প্ৰত্যেকজন দেউতাকেই সেনেকুৱা চৰিত্ৰত খাপ খাই যায় আৰু তেওঁ খুব বেছি নৰ্মেল ফেমিলি আৰু আমি যিটো নাভাবো আমি ভাবো যে হয়তো ডাঙৰ ব্যক্তি এজনৰ ফেমিলিটোৰ সেই পৰিস্থিতি পৰিৱেশ চব বেলেগধৰণৰে হয় ছাগে সেইটো কাৰণে ডাঙৰ ব্যক্তি হয় তেখেত কিন্তু এখেতৰ পুথিখন পঢ়ি সেইটো ভূল মোৰ ভংগ হৈছিল যে হয় ডাঙৰ ব্যক্তিৰ মানুহ সাধাৰণ ঘৰৰ পৰাও হ'ব পাৰে তেখেত দুখীয়া ঘৰৰ আছিলে তেতেলী গুটি বেচিছিলে মদজিদ তেখেতসকলৰ এনেকুৱা ধৰণৰ বহুত বেছি মানে ৰস লগা কথা তেখেতৰ এজন শিক্ষক আছিলে শিক্ষকজনে তেখেত ভাত খাবলৈ মাতিছিলে ষ্টেৰিঅ'টাইপ যিটড়ো সেইটো ভংগ কৰিছিলে এনেকুৱা ধৰণৰ কথাবিলাক মানে তেখেতৰ পুথিত আছে আছে তেখেতৰ পুথিত কিছুমান বৈজ্ঞানিক গৱেষণাৰ কথাও আছে লগতে এইবোৰো আছে গতিকে সেইখন পুথিও যদিও মই প্ৰথম মানে সিমান এটা আগ্ৰহত পঢ়া নাছিলোঁ আছলতে দেউতাই কৈছিলে এইখন তই পঢ়ি চা বুলি সেইটো কাৰণেহে এইখন মই পঢ়িব আৰম্ভ কৰিছিলোঁ কিন্তু পিছত মানে বহুত বেছি ভাল লাগে আৰু এইখন পুথি মই প্ৰায় এঘাৰবাৰমান পঢ়িছোঁ ছাগে কমেও সাতবাৰতো পঢ়িছোৱেই মই সেইটো ক'ব পাৰোঁ গতিকে তেনেকুৱাধৰণৰ কথা আৰু প্ৰথমতে যিটো এটা মনোভাব লৈকেনে আৰম্ভ কৰিছিলোঁ পিছলৈকে মোৰ সেই মনোভাবটো মানে সম্পূৰ্ণ সলনি হৈ গৈছিল